এইটো হণ্ডা ডিলাৰত লাগিছেনে বাৰু এইটো মই বাইক এখন লম বুলি ভাবিছিলোঁ হণ্ডাই এছ পি অঁ কোনটো কোনটো কালাৰ আছে বাাৰু

অঁ অঁ অঁ মানে মোক এই ক'লাখনেই লাগিছিলে মানে হণ্ডা এছ পি পাই যাব নহয় অঁ হেৰি এতিয়া এই কেনেকৈ হৈছে বাৰু ৰেটটো বাইকৰ অঁ অঁ হয় নেকি অ মই ইয় এম আই ই এম আইটোকে কৰিম অঁ দুই অঁ অঁ হ'ব বাৰু ঠিক আছে হেৰি মই যাম বাৰু ডিলৰলৈ অঁ হেৰি হণ্ডাই এছ পিখনকে চাব লাগিব আৰু হণ্ডা এইখন চাইন বুলি আছে সেইখন কেনেকৈ দামটো অঁ অঁ অঁ আকৌ এইবোৰ এক্সট্ৰা বস্তু লগোৱা আছে নহয় নহয় জানো এক্সট্ৰা বস্তুখিনি এতিয়া মানে কেনেকৈ হ'ব এতিয়া আপোনালোকে দিব নে এক্সট্ৰা বস্তুখিনি লগাব লাগিব নিজেই অঁ অঁ অঁ অঁ অঁ অঁ সেইটো কথা ন অঁ এয়া আৰু কি বলে আৰু স্কুটি ধৰক কেনেকুৱা ধৰণৰ আছে হণ্ডা ডিঅ হণ্ডা গ্ৰাজীয়া অঁ অঁ অঁ হণ্ডা এছ পি অঁ অঁ অঁ অঁ অঁ

তেনেহ'লে যাব লাগিব তেনেহ'লে মই মই মানে এতিয়া মই মানে যাব লাগিব এতিয়া কাইলৈ যাওঁ নে এতিয়াই যাওঁ নে মই পাতি লওঁ কথাটো মোৰ লগৰ আৰু এজন আছে অঁ সেইজনেও আনিম বুলি কৈছে মানে বাইক এখন অঁ সেইজনেও আনিব মানে কাইলৈ পৰহিলৈ মানে তাৰপৰা মোৰ এখন আনিব লাগিব সেনেকৈ মানে দুয়োজনে আনিম আৰু অঁ ছিট কভাৰ টিট কভাৰ চব এইবোৰ ফ্ৰীয়ে আহিব ন

চাৰ্ভিচিং চাৰ্ভিচিংকেইটা অঁ অঁ অঁ অঁ অঁ অঁ ফ্ৰী দিব ন অঁ সেয়েহে মই যাব লাগিব বাৰু এতিয়া বাইকখনৰ কাৰণে অঁ অঁ কিবা অফাৰ চফাৰ আহিছে নেকি অঁ অঁ অঁ অঁ অঁ বেলেগ সেনেকৈ আৰু বেলেগ নাই নহয় অঁ অঁ অঁ এই তাকে যাব লাগিব বাইকখন ল'ব লাগিব এই মাইলেজ কিমান দিয়ে এইখন কিমান দেখায় মাইলেজটো বাইকৰ তেলটো অঁ ফৰ্টি ফাইভ ন

এতিয়া আপুনি কোন কিমান টাইমত যাব এতিয়া অঁ অঁ অঁ সেই আকৌ যাব লাগিব তাকে যাবগৈ লাগিব অঁ অঁ অঁ অঁ অঁ অঁ অফাৰটোতে যাব লাগিব আৰু অঁ অঁ তাকে আৰু যাব লাগিব মোৰ বেংকৰপৰা পইচাটো উলিয়াই আনিলে আৰু ডাইৰেক্ট ডিলাৰৰপৰা লৈ আহিম আৰু

তাকে লৈ আহিব লাগিব বাইকখন

আৰু আপোনালোকৰ ওচৰে পাঁজৰে বাজাজ ডিলাৰ আছে নেকি

অঁ অঁ অঁ অঁ অঁ অঁ মই নগাঁও মানে নতুন গাড়ীয়ে বিচাৰিছোঁ অঁ তাকে আনিবগৈ লাগিব তাত বেংকৰপৰা

অঁ আৰু লগৰ এজনে আনিম আনিম কৈ আছে সেইজনকো লৈ যাব লাগিব অঁ অঁ অঁ কোনটো চাইডে বাৰু অঁ হয় হয় হয় হয় দেখিছে চিনি পাইছোঁ পাইছোঁ পাইছোঁ অঁ অঁ